যুৱপ্ৰজন্মলৈ কৃষিৰ বিষয়ে মোৰ এটাই পৰামৰ্শ আজিৰ যুগৰ যিসকল যুৱপ্ৰজন্ম উঠি আহিছে তেখেতসকলে এই কৃষিৰ বিষয়ে একেবাৰে অভিজ্ঞ নহয় কাৰণ বহু পিছ পৰি আছে আমাৰ দেশখনেই হ'ল কৃষি প্ৰধান দেশ আমাৰ কৃষিৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে যিহেতুকে আমি অন্য দেশৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তু আনিবলগীয়া হৈছে কাৰণ ইয়াত আমাৰ থাকিও এই যুৱপ্ৰজন্ময়ে এই কৃষি কৰিবৰ কাৰণে কেতিয়াও আগবাঢ়ি নাযায় কৃষি বিভিন্ন ধৰণৰ কৰিব পাৰি এই কৃষিৰ ওপৰতে ভিত্তি কৰি বিভিন্ন ধৰণৰ শাক পাচলিৰ বাগান বিভিন্ন ধৰণৰ কলৰ বাগান বিভিন্ন ধৰণৰ পাণ তামোলৰ বাগান খুলি পেলাই তেখেতসকলে সেই সামগ্ৰীসমূহ লৈ বজাৰত বিক্ৰী কৰি এখন সংসাৰ বা এখন ৰাজ্য চলাই থাকিবলৈ সক্ষম হৈছে

আজিকালিৰ বস্তুসমূহৰ যেনেকুৱা ধৰণৰ দাম হৈছে গতিকে নিজৰ ঘৰতে যদি আমি দহজোপা জাতিলাও গছ লগাই ল'ব পাৰো বা কৰি ল'ব পাৰো তাৰ পৰাই আমাৰ বহুত উন্নত জাতৰ জাতিলাওৰ সঁচ আনি পেলাই যদি কৰোঁ তেতিয়া আমি বিভিন্ন ধৰণৰ বজাৰত সেইখিনি বেচি এখন সংসাৰ আমি চলি থাকিব পাৰোঁ আৰু আজিকালি যি যি সমূহ বাগান খোলা হয় কবিৰ বাগান বা কলৰ বাগান সেই বাগানৰ পৰাই বহুত ধৰণৰ বজাৰত চাহিদা পাইছে আৰু সেইসমূহ বিক্ৰী কৰি বহুত বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু আজিৰ যুগৰ প্ৰজন্মই সেইখিনিলে আগবাঢ়ি নাযায় কিন্তু আগৰ যিসকল ব্যক্তি আছিল তেখেতসকলে সেই কৃষি কৰিয়েই তেওঁলোক চলি আছিলে কোনো চাকৰি বাকৰিলে মুখ মেলা নাছিলে আৰু আজিৰ যুগৰ প্ৰজন্মই কিন্তু সেইখিনি কৰিবলৈ নাযায় কাৰণ বজাৰৰ পৰাই কিনি আনিব বিভিন্ন ধৰণৰ বস্তু কিন্তু সেইখিনি খাই পেলাই বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ

পৰিত্ৰাণ পাবলৈ পৰা নাই কিন্তু ঘৰত যদি অকণমান কৃষি কৰি ল'ব পাৰে বা এখন শাক পাচলিৰ জেগা অকণ যদি কৰি পেলাই শাক পাচলিৰ গুটি অলপ সিঁচি তাৰ পৰাই যদি খাব কাৰণে হ'লেও কৰিব পাৰে তেতিয়া উন্নত জাতৰ শাক পাচলি কৰিব পাৰিব আৰু খাবলৈও সোৱাদ হ'ব বিভিন্ন ধৰণৰ গোবৰ সাৰ প্ৰয়োগ কৰিব পাৰিব কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈও হৈ যায় কিন্তু এইধৰণেই আজিকালি যুৱপ্ৰজন্মই আগবাঢ়ি যাব লাগে আৰু যদিহে আগবাঢ়ি নাযায় কিন্তু আমাৰ দেশখনৰো আমাৰ গাওঁখনৰো আমাৰ ৰাজ্যখনৰো কিন্তু আগবাঢ়ি যোৱাত বহুখিনি অসুবিধাৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে যুৱপ্ৰজন্মক মই এই কৃষিৰ বিষয়ে অকণমান পৰামৰ্শ এইটোকে দিব বিচাৰোঁ যে তেখেতসকল আগবাঢ়ি আহক কৃষিৰ ওপৰত অকণমান গুৰুত্ব দিয়ক আৰু নিজে খাবৰ কাৰণে হ'লেও শাক পাচলিৰ বাগানকে খুলি নিজেই বজাৰৰ পৰা কিনি ননাকে তেখেতসকলে খাব পাৰে এয়ে মোৰ পৰামৰ্শ